অঁ আপোনালোকৰ হেৰি আছে নহয় এই মুৰ্গীৰ ফাৰ্ম আছে নহয় কিয় এই মই এই মীনা দেৱী দে মীনা দেৱী চিনি নাপাই নেকি ওচৰতেই অঁ এই মোক অলপ আমাৰ ডাঙৰ নাতিটোৰ অলপ বাৰ্থডে পাতিম বুলি ভাবিছোঁ হা বাৰ্থডে বাৰ্থডে জন্মদিন অঁ ছাব্বিছ তাৰিখে বহাগৰ বহাগৰ সাতাইছ তাৰিখে অঁ অঁ কিমান লাগে মানে হেৰি ব্ৰইলাৰ আছেনে লোকেল আছে অঁ হেৰি মোক দহ কেজিমান লাগিছিলে এই লোকেলেই দিব অঁ আৰু দামটো বা কিমানকৈ এই অঁ একো নাই দে লোকেলকে দিলে লোকেলকে দিলেই হ'ল দে অঁ অলপ অঁ অঁ কাটি কাটি কুটি ঘৰত প পঠাই দিলেই হ'ল আৰু ঘৰত লৈ আহিলেই হ'ল আৰু অঁ অঁ অঁ অঁ মই অঁ হিচাপ অঁ হিচাপ কৰি পইচাখিনি মই দি পঠাম হ'বনে অঁ অঁ বোলো হিচাপ কৰিয়ে পইচাখিনি দি পঠাম পইচাখিনি দি পঠাম মইটো ক'লোঁ মই দহ অঁ দহ অঁ আৰু এবাৰ কৰিম পিছত দহ কিলোমান লাগিব আৰু অঁ তাৰমানে অঁ আছে দিন আছে কিন্তু মানুহ মাতিমতো সেইকাৰণে অলপ লাগিব নহয় মাংস সেইকাৰণে দামটো দামটো অলপ অলপ কমকৈ অলপ ধৰিব আৰু বেছিকৈ ল'ম যিহেতুকৈ কমকৈ কমকৈ অলপ ধৰিব আৰু অঁ লোকেল লোকেলেই দিলেই হ'ল লোকেলেই দিলেই হ'ল অঁ অঁ অঁ হ'ব হ'ব অঁ অঁ মুঠতে আৰু ফোন কৰিম লগাৰ সময়ত ফোন কৰিম মই গমটো দিম অঁ হ'ব